মই মোৰ প্ৰডাক্ট লৈ ভালে পাইছোঁ মই মোৰ বিয়েৰ্ডৰ দাড়িৰ তেল অৰ্ডাৰ কৰিছিলোঁ এবাৰ তো তাৰ পৰা মোৰ ভাল ফলে আহিছে একো বেয়া ফল অহা নাই আৰু মই বিশ্বাস কৰোঁ হয়তো যদি বেলেগেও এইবিধ প্ৰডাক্ট ব্যৱহাৰ কৰে তেনেহ'লে বেয়া নহয় কিন্তু নিজৰ স্কিনৰ সদায় ধ্যান ৰাখিব লাগে নিজৰ ছালটোৰ ধ্যান ৰাখিব লাগে